অও ক'ত আছা কি কৰি আছা মই এই ঘৰৰ ওচৰতে আছো পায় খবৰ খাতি ভালেই তোমালোকৰ ভাল মায়ে কি কৰিছে অঁ কথা এটা হেৰি কৰিম বুলি ফোন কৰিলোঁ আকৌ তোমাক সেই পিঠা যোৱা বছৰ যে আমি বনাইছিলোঁ যে বিহুত সেনেকৈ এইবাৰো বনাওঁ আহা আকৌ অৰ্ডাৰ কেইটামানো আছে

হেৰি কি বুলি কয় তুমি অঁ তাৰ লগ পাইছোঁ বিহুত বিহুতো বনাই দিব লাগিব আৰু এতিয়াও অঁ অঁ পিঠা অলপ লাগে বুলি কৈছে মানুহ এটাই সকাম আছে বোলে সিহঁতৰ পাঁচশ এহেজাৰমান লাগিব পাৰিব নাই বনাবলৈ পাঁচ টকা লাড়ু অলপো বনাম তাকে মই ভালকৈ কোৱাগৈ কোৱা নাই আকৌ দামটো পাতিব লাগিব অঁ মই বোলো পাতি লওঁ আৰু এজনী আছে বোলো সেই বুলি ক'লোঁ যদি বনাওঁ বনোৱাব পাৰা বনাব পাৰা তুমি

এডভান্স ল'ব লাগিব যদি হেৰি বনাওঁ মই কোৱা নাই নহয় কনফাৰ্ম কৰা নাই তোমাক সুধি লওঁ বোলো তাৰ পিছত ক'ম আৰু

আগতে লৈছোঁ আগতে হেৰি অঁ আগবাৰ যে কৰিলে যে এই সেইজনী মানুহ বৰ চিকটা সেনেকুৱা মানুহৰ নবনাওঁ এইটো মানুহ বেয়া নহয় বাৰু আগতে আমি পিঠা বনাইছিলোঁ যে এবাৰ যোৱা বছৰ নহয় তাৰ আগবছৰ তেতিয়া লৈছে বাৰু আমাৰপৰা ভালেই ভালকৈয়ে দিয়ে পইচাটো নকৰে সেনেকুৱাই এইবিলাক ধনী মানুহবিলাক তেনেকুৱাই আৰু সেইটো আৰু নাৰিকলৰ পিঠাও লাগিব তিলৰ পিঠাও লাগিব তাৰ পিছত আৰু লাড়ু অলপ লাগিব চাগৈ বুলি কৈছে আৰু যদি বনাওঁ বুলি কনফাৰ্ম হয় তেতিয়া ক'ম নহয় বনাম বুলি তেতিয়া কিমান কেইটা কি কি লাগিব ক'ব সিহঁতে তেতিয়া পইচাটো অলপ এডভাঞ্চ লৈ ল'ম আৰু লৈ ল'লে তেতিয়া আমি বস্তু আনিবলৈ ভাল হ'ব হয় নাই চুজি নহয় নাৰিকলেই দিব লাগিব নাৰিকল অঁ নাৰিকলৰ দাম ক'ব লাগিব ৰহ ছটকা সাত টকামানকৈ দিবলৈ বুলি কি কয়

এতিয়া হেৰি কৰিম এহেঁতক দিবলৈ হ'লে বাৰু পেকেট চেকেট নালাগে আমি আকৌ মাঘৰ বিহুত বনাওঁ আহা আকৌ মাঘৰ বিহুতো তেনেকৈ অৰ্ডাৰ লৈ পিনে মাঘৰ বিহু পাইছেহি নহয় অঁ ল'ব অঁ আগতীয়াকৈ হেৰি কৰি থ'ম পিঠা লাগিলে অঁ এতিয়া তোমালোকৰ এতিয়া অঁ তোমালোকৰ মিক্সিটোও হ'ল মোৰটো লৈ আহিম ইয়ালৈ কে হয় নাই অঁ ঢেঁকীত অঁ ঢেঁকীত আকৌ তোমাৰ যাব লাগিব নহয় মানুহ ঘৰলৈ খুন্দি একেলগতে আমি ইয়াত আমি হেৰি কৰিম আকৌ তেনেকৈ কি বুলি কয় মিক্সিত খুন্দি থাকিলে তুমি খুন্দি থাকিব পাৰিবা

নহয় হেৰি নহয় মাঘৰ বিহুত হেৰি নহয় ঠাণ্ডা হৈ থাকিব নহয় বহাগৰ বিহুতহে বেয়া হয় মাঘৰ বিহুত চাউলবিলাকো নতুন চাউল হ'ব নহয় মিক্সিত ভাল অঁ বহাগৰ বিহুলৈ চাউলখিনিৰ আঠাটো কমে আৰু হেৰি গৰম হয়গৈ যে গৰম দিন হোৱা কাৰণে গোন্ধায় এই বাপিদাক নিদোঁ বাপি দাই পইচা দামো নিদিয়ে বহুত চিকটা হয় অঁ বিপ্লৱদাহঁতে হ'ব আকৌ সেইডোখৰতে এতিয়া এতিয়া যে নতুনকৈ এখন খুলিলে মিঠাই দোকান সিহঁতৰ তাতো ল'ব পাৰে অঁ কেইখনমান দোকানা আমি আগতীয়াকৈ গৈ পিনে পিঠা লাগিলে অৰ্ডাৰ আমি লওঁ বুলি ক'ম যদি হ'ব লাগিব বুলি ক'লে তেনেকৈ সুধি সুধি পিনি বনাম আকৌ ফোন নাম্বাৰ লৈ আহিম

নাৰিকল অলপো সৰহকৈ লৈ ল'ম একেলগতে সৰহকৈ লৈ ল'লে মানে কমত পাম অঁ তেনেকৈ কৰোঁ আহা তুমিয়ে কৰিব পাৰা আকৌ লগত ময়ো কৰোঁ বুলি কৈ পিনে বনাব জানে যদি ক'ব লাগিব অঁ অঁ তিনিজনী হ'লে আমি পটাপট বনাব পাৰিম আকৌ এজনীয়ে ভাজি থাকিলে এজনীয়ে যদি খুন্দি থকা হয় এজনীয়ে পুৰি থাকিম তেতিয়া তেল পিঠাও বনাম হেপী বৌক নালাগে হেপী হেপী বৌক নালাগে তাইক নালাগে বুলি ক'ম নোৱাৰে তাই বনাবলৈ

এতিয়া এই মানুহটোক বনাম বুলি কৈ দিম ন তেলপিঠা অলপো লাগিব চাগৈ নাৰিকলৰ লাড়ু তাৰ পিছত তিলৰ পিঠা নাৰিকলৰ পিঠা সেনেকৈ সিহঁতৰ কিবা সকাম আছে তাৰ পিছতে হেৰি কৰিব লাগিব বৰা চাউলৰ তেলপিঠা হ'লে শিকাই দিম নহয় মই পাৰিবা তেলপিঠাটো তোমাৰ চাউলখিনি বৰা চাউলৰ হ'লে চাউলখিনি হেৰি কৰি তাত যদি চেনি দিয়া চেনি সানি ধুনীয়াকৈ আটা যেনেকৈ মথো পানীটো জোখত দি পিনে পেলপেলীয়া কৰিলে নহ'ব আৰু মঠি ল'ব লাগিব লাডু কৰিব পৰাকৈ গুৰ দিলে গুৰখিনি তেনেকৈ গলাই পিনে বা কাটি পিনে ধুনীয়াকৈ পানীত গুলি লৈ চেনি সলনি সেই গুৰৰ পানীখিনি দি সানিব লাগিব সানি পিনে সেই গোল গোলকৈ তেলখিনি গৰম কৰি পিনে সেইটো হেৰি থাকে আকৌ ফৰ্মাৰ থাকে সেইটো সেই কিনিব পাৰে দোকানত অঁ ফুল ফুল কটাটো আকৌ সেইটো তোমাৰ ভাত খোৱা চাউলৰ পিঠা কৰিব লাগিব আকৌ ভাত খোৱা চাউলৰ হয় সেইটো অঁ হৈ যায় আগদিনা হেৰি কৰি থ'ব লাগিব সেইটো আগদিনাই ৰাতি কাইলৈ ৰাতিপুৱা কাইলৈ বোলে পুৰিলা তুমি ৰাতিয়েই হেৰি কৰি থ'ব লাগিব গৰম দিনত খালী বেয়া সেইটো গৰম দিনত বনাবলৈ বেয়া ইনেই ঠাণ্ডা দিনত পৰা হ'ব আগদিনা ৰাতিয়ে আমি বনাইছিলোঁ নহয় কাংকানত হেৰি কৰোঁতে ভাত খোৱা চাউল কাংকানত তোমাৰ সিহঁতে খাবলৈ কাৰণে অঁ পিঠা চব বিহুৰ সময়ত ল'ব আগতীয়াকৈ পিঠা লাগিলে আমাক ক'লেই হ'ল বুলি ক'লে মানে বাইদেউৰ ফোন নাম্বাৰ আছে নহয় সিহঁতে ল'ব জান বাহঁতে দিয়ে আকৌ জানবা যে সিহঁতে দিয়ে আকৌ সিহঁতক চফ তফ দি দিয়ে অঁ সেইটো পিঠা খায় মানুহে বৰা চাউলটো চবে খাবৰ মন নকৰে যে

এবাৰ মাঘৰ বিহুত বনাম তাৰ পিছতে হেৰি আকৌ এইটো কি কয় এই সাত টকাকৈ বুলি কৈ চাম নহ'লেও ছটকাকৈ দিলেও বনাই দিম ন

অঁ সিহঁতক মানে বাৰ তাৰিখমানে লাগিব এতিয়া আমি তিনি দিনমানৰ আগৰপৰা বনাব লাগিব নহয় টাইম লাগিব নহয় অলপ হয় নহয় তিনি দিনমানৰ আগৰপৰা লাগিব আমাৰ ঘৰতে বনাবা নে তোমালোকৰ ঘৰলৈ আহিম

অঁ চুমিয়ে যদি বনায় সিহঁতৰ ঘৰত ভাল হ'ব অঁ সেইডোখৰ বহলকৈ অঁ অঁ অঁ অঁ এক্সট্ৰাকৈহে অঁ ভাল হ'ব ভাল হ'ব মানুহো নাথাকে তাত অঁ অঁ শান্তিকৈ বনাব পাৰিম অঁ হেৰি কৰিম আকৌ সিহঁতৰ হেৰি কি বুলি কয় চিলিণ্ডাৰ এটা নহ'লে আনি ল'ম আকৌ আমি খালী চিলিণ্ডাৰ আছেই দেখোন এতিয়া হেৰি কেইটকা হ'ব অঁ অঁ ছটকাকৈ হ'লে মানে তোমাৰ এহেজাৰ পিঠা বনালে পাম নহয় কিমান হ'ব

এশত হ'লে ছয় ছশ টকা হ'ব ন এশত এতিয়া এহেজাৰত ছহেজাৰ টকা হ'ব ছটকাকৈ হ'লে থাকিবগৈ অলপ তিনি হেজাৰ নালাগে বৰা চাউল এতিয়া অঁ বৰা চাউল বিচাৰিব লাগিব নহয় তোমালোকৰ তাত হেৰিহঁতৰ তাত আছে নেকি পাপুহঁতৰ তাত কেঁকুৰিত আছে নেকি বৰা চাউল খবৰ ল'বাচোন ভাল বৰা চাউল দহ কেজিমান বৰা চাউল মাক খবৰ ল'বলৈ ক'বা ভাল বৰা চাউল দেই চাউলখিনি ভাল হ'লে বনাবলৈ ভাল হ'ব পিঠা তাকে সেইটোকে বোলো তোমাক কওঁ বুলি চুমিক মই ফোন কৰিব লাগিব যদি তাই বনাই বনালেও নবনালেও তহঁতৰ হেৰিকে দে বুলি ক'ব লাগিব তাই বনাব বাৰু তাই নকৰাকৈ নাথাকে ক'ব লাগিব তাইক হ'ব নহ'লে